মই সুন্দৰ প্ৰাকৃতিক পৰিৱেশ থকা ঠাই কাজিৰঙা গৈছিলোঁ কাজিৰঙাত হাতী গড় বান্দৰ আদি বহুত জন্তু দেখিবলৈ পাইছিলোঁ কাজিৰঙাৰ প্ৰাকৃতিক পৰিৱেশ বহুত ভাল আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশ থকা ঠাই হৈছে গিবন অৰণ্য গিবন অৰণ্যত গৈছিলোঁ তাতো নেদেখা জন্তু কিছুমান দেখিবলৈ পাইছিলোঁ সোণালী বান্দৰ চৰাই ডাঙৰ ডাঙৰ গছ গছনি দেখিবলৈ পাইছিলোঁ আৰু তাতো সেউজীয়া পৰিৱেশ চাবলৈ বহুত ভাল লাগে আৰু ক'বলৈ গ'লে জাঁজিও এডখৰ ভাল প্ৰাকৃতিক পৰিৱেশ ঠাই তাত গৈছিলোঁ তাত গৈও ভাল লাগে তাত নৈ কানত বহি প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছিলোঁ আৰু নিমাতীঘাট তাতো প্ৰাকৃতিক পৰিৱেশ থকা ঠাই নিমাতীঘাটতো বহুত ভাল লাগে তাত ফেৰী জাহাজ এইবিলাক চাই আৰু কিনাৰতে দা এখন শান্তি আশ্ৰম আছে সেইয়াও চাইছিলোঁ আৰু কাকদোঙাও এখন প্ৰাকৃতিক পৰিৱেশ ঠাই তাতো বহুত ভাল লাগে প্ৰাকৃতিক পৰিৱেশ কাকদোঙাত গছ গছনি কাষে কাষে নৈ কাষে কাষে দেখিবলৈ পোৱা যায় সেইয়াও চাই ভাল লাগে